অঁ কওকচোন

অঁ আমাৰ অসমতো তামোল ৰ'ব আমাৰ অসমতো তামোলৰ কাৰণেতো বিখ্যাত আমাৰ কিয় তামোল খোৱাও হয় আৰু এতিয়া নামঘৰত যালেও আমাৰ তামোল পাণখিনিত সেৱা কৰিব লাগে বিয়াতো লাগে তামোল পাণ আৰু ধৰক আপোনাৰ কিবা এটা এইখিনি মানু মাননীয় কিবা এটা দ ধৰ্ম অনুষ্ঠানত ধৰক ভকত আহিলে আমি তামোল দি কিনি সেৱা কৰিব লাগে আৰু বিয়া ভৱনতো লাগে এইবিলাক যিখিনি তামোল নহ'লে আমাৰ অসমত নচলে হেঁ তামোলতো আমাক লাগিবই

হয় হয় তামোল পাণতো আমাক লাগিবই মানে ধৰক বিয়া ভৱনতো লাগিব বিয়া হ'লেও লাগিব নহ'লেও লাগিব নামঘৰতো লাগিব সেৱা কৰিব লাগিব যেতিয়া ধৰক বহাগ বিহুত মানুহে আহে মানে হুঁচৰি গাব তাৰ ভিতৰত নামঘৰ এই মানে তামোল দি কিনি আমি সেৱা কৰিবলগীয়া হৈ যায় আমাৰ তামোলক ক'লে অসমৰ কাৰণে বিখ্যাত তামোলতো তামোল নহ'লে আমাৰ কোনো মানে পূজা পাতল নহ'ব মানে চব তামোলেই লাগিব অঁ সেইটো জৰ্দা দিয়ে কিছুমান ইয়ে দিয়ে আৰু সেইখিনি আপোনাৰ চাদা দিয়ে

এইবিলাক দিয়ে এইখিনি কি ক'লে অঁ নাই আমাৰ যোনে যি ভাল হয় কাৰোবাৰ শুকান বিচাৰে চুইট চুপাৰি বিচাৰে হিৰামতি বিচাৰে যেনেকে ধৰক জৰ্দা পাণ এশ বিছ এনেকৈ যোনে যোনে ইহঁতক অকণমান বুঢ়া মানুহকেইটা অকণমান ৰুকি ৰুকি দিলে ভাল পায় আৰু এইখিনি যোনে বয়স আছে সৰু ল'ৰা ছোৱালী অকণমান বয়স হৈ আছে বিছ বছৰ ত্ৰিছ বছৰ সেইকেইটা ল'ৰাইও খায় তেওঁলোকে সেই তামোল যোনে দাঁতৰ লগত কথা আৰু কোনোবা বুঢ়া মানুহতো ইমান চোবাব নোৱাৰেতো কাটি কাটি দিবলগীয়া হৈ যায় হেঁ হয় হয় হয় হয় আহিব আহিব অঁ